মই এটা ফোন অৰ্ডাৰ কৰিছিলোঁ যোনটো যোনটো মই যিমানখিনি ভাবিছিলোঁ তাতকৈ বহুত বেছিয়েই বেয়া ওলাল ফোনটো আপোনাৰ ছুইটছ অফো কৰিব নোৱাৰি অনো কৰিব নোৱাৰি ভলিউম কী টিপিলে আপোনাৰ ভলিউমো আপ ডাউন কৰিব নোৱাৰি তাৰে ওপৰত যোনটো ধৰক বেটাৰী বেকআপো বহুত বেছি বেয়া অলপমান ফুল ছাৰ্জ হোৱাৰ পিছতো এক ঘণ্টামানৰ ভিতৰতে কি কয় গোটেই বেটাৰী ইউজদ আপ হৈ যায় তাৰে ওপৰত আপোনাৰ ধৰক স্ক্ৰীণ কি কয় কুৱালিটিটোও মোৰ ভাল লগা নাই আপোনালোকে যিহেতু বহুত দাম দামত মোবাইলবোৰ বিক্ৰী কৰি আছে আশা কৰোঁ যে আপোনালোকে এইবোৰ বস্তুখিনি চাব আৰু পিছৰ প্ৰডাক্টবোৰত যাতে এই বস্তুখিনি আপোনালোকে ভাল কৰে